পানীয়েই প্ৰাণীৰ প্ৰাণ বুলি কোৱা কথাষাৰ আছে আচলতে পানীৰ প্ৰয়োজন নোহোৱাকৈ আমি দিনটোৰ কামখিনি কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰোঁ ৰাতিপুৱা শুই উঠাৰপৰা ৰাতি শুৱালৈকে প্ৰতিটো মুহূৰ্ততে আমাৰ বিভিন্ন কামত পানীৰ ব্যৱহাৰ হয় ৰাতিপুৱা শুই উঠিয়েই ব্ৰাছ কৰি মুখখন ধুবলৈকে আমাৰ পানীৰ প্ৰয়োজন তাৰপাছত লাহে লাহে ভাত ৰন্ধাৰপৰা আদি কৰি বাচন ধোৱা ঘৰ মুচোতে পানীৰ ব্যৱহাৰ হয় তাৰপাছত কাপোৰ ধুবৰ কাৰণেও আমাক পানীৰ ব্যৱহাৰ লৈ ব্যৱহাৰ হয় আৰু তাৰ উপৰিও খাবলৈটো আমাক বিশুদ্ধ খোৱাপানীৰ প্ৰয়োজন হয়েই আমি পানীৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ যিহেতু তাৰ উপৰিও বিভিন্ন ধৰণৰ ঘৰুৱা কাম কাজতো আমাৰ পানীৰ ব্যৱহাৰ হয়